হেল্ল' হয় দাদা আপোনাৰ এই দোকানখন ক'ত আছে বা মই দোকানখনৰ কথা শুনি আছিলোঁ আৰু মই তাৰ মানে বস্তু অলপ লাগছিল মোক হেৰি কি বুলি কয় শাক পাচলি চব্জি মই তাৰ মানে নতুনকৈ দোকান দিম এখন দোকান মানে আপোনাৰ তাৰপৰা আনি পেলাই মই আমাৰ তাতে ওচৰতে দোকান দি পেলাই কৰিম আৰু বিক্ৰী কৰিম বুলি ভাবিছোঁ আপোনাৰ দাম চাম কওকচোন চব্জি তব্জিৰ দাম কওকচোন কেনেকৈ দিব

তথাপিতো দোকান এখন দিব লাগলি হেৰি হ'ব অলপমান

নহয় আমি বেছি বেছিকেই আনিম অলপ ধৰক এক কিলোকে নানো পাঁচ কিলো ছয় কিলোকে সেনেকে আনিম তেতিয়া আপুনি অঁ অলপ কমেই দিব দামটো দামটো কমেই দিলে আমাৰ অলপমান বেপাৰখন কৰিব লাগিব ময়ো হয় হয় হয় হয় অলপমান কম দামটো কমাই পেলাই হেৰি কৰিলেই হ'ল হয় হয় হয় তাৰ মানে তেতিয়া হয় ভাল মানে হয় ময়ো বেপাৰখন কৰিম বুলি ভাবছোঁ হেৰি কৰিব এই অলপ কমত দি পেলাই মই তেতিয়াহ'লে ভাইটিটোক পঠিয়াই দিম দিয়ক গধূলাকলৈকে হয় আপুনি দি পঠিয়াব তেতিয়াহ'লে হয় হ'ব দিয়ক তেতিয়াহ'লে ৰাখছোঁ দে